মইতো বহুত কঠিন পৰিস্থিতিৰ লগত মুখামুখি হৈছোঁ কৰ্ম ক্ষেত্ৰত স্কুলো স্কুলত কেতিয়াবা কজিয়া চাজিয়া লগৰ লগত লাগিছিল কিন্তু কলেজত বিশেষ কলেজতহে মোৰ এটা মানে পৰিস্থিতিৰ মুখামুখি হৈছিলোঁ তেতিয়া মই ফাৰ্ষ্ট ছেমত কলেজত এডমিশ্যন লৈছিলোঁ তেতিয়া মই ছিনিয়ৰ দাদা বা কেইটাৰ লগত কাজিয়া এখন হৈছিল সিহঁতে বহুত কথা আমাক মানে কলেজৰ ৰোলগিলাখান শিকাই দিছিল যেতিয়া ৰোলকিতা শিকাই দিব ধৰিছিল আমাক কেনেকে ব্যৱহাৰ কৰিব লাগে ছিনিয়ৰক কি কৰিব লাগে আলটিমেট ৰেগিং টাইপৰে সিহঁতে কথাগিলা হৈছিল তেতিয়া মানে মই সিহঁতৰ মানে লগতে মানে প প্ৰশ্ন কৰি দিছিলোঁ আৰু এটা আমাৰ ছিনিয়ৰ বা বা এটাই তাৰমানে আঙুলি দেখাই দেখাই আমাক কৈ আছে আৰু কথাটো বহুত ৰাফলি কৈ কৈ আছিল তেতিয়া মই আৰু কৈছোঁ আৰু আমি যদি নিয়মগিলা মানিব লাগে তাৰ ভিতৰত ছিনিয়ৰে আৰু কি এইটো কি এইটো কি নিয়ম আছে নেকি যে আঙুলি দেখাই জুনিয়ৰক কথা ক'ব লাগিব এইখন এইখন কলেজত এনে ৰোল মানে ছিনিয়ৰৰ আছে নেকি বুলি যেতিয়া কৈ দিলোঁ তেতিয়া তাৰমানে সিহঁতে গোটেইকেইটা অগ্নিশৰ্মা হ'ল খঙত একেবাৰে চুটি চুটি গ'ল আৰু আমাৰ আমাৰ বেটছটোৰ যিখিনি মানে ফাৰ্ষ্ট ছেমৰ যিখিনি আপা আপি আছিল সেইখিনি সিহঁতে মানে সিহঁতে চবেই মানে ছাপৰ্ট কৰি হাত চাপৰি বজাই দিলে সিহঁতে বৰ ভাল পালে সিহঁতে ভালপোৱাৰ লগে লগে ছিনিয়ৰকেইটা আকৌ লাজ পালে লাজ পোৱাৰ লগে লগে সিহঁতেতো ছাৰ বাইদেউক কৈ দিলে পিছত যায় তাৰেপিছত আমি আৰু গম নাপাওঁ আৰু কি হ'ব কি নহ'ব ভবা নাই আৰু একো তাৰপিছত দুদিন দুদিন পিছত তাৰ পিছদিনা বন্ধ আছিল নেকি তাৰ পিছদিনা দুদিন পিছত যিদিনা দুদিন পিছত মানে ছাৰ গেল ছাৰ যায় ক্লাছত গেল ছাৰে ক্লাছত যায় সোধলাক কোনে মানে সেইদিনা আঙুলি দেখা মানে কোনে কি ক'লে ছিনিয়ৰক কুৱেশ্যন সোধলাক ভয়তে থিয় হ'ব দিলাক থিয় হ'ব দিওঁতে মইতো থিয় হ'লোঁ থিয় হৈ মই কথাখিনি ক'লোঁ এনেকে এনেকে আঙুলি দেখাই কথা কওঁতে সোধছোঁ আৰু মই যে ছিনিয়ৰৰ এইটো ৰোল আছে নেকি বুলি তেতিয়া ছাৰে সোধলে আৰু গোটেইগিলা আৰু কোনে কোনে হাততালি বজাইছিলা হাত দাঙা বুলি হাত দাঙা বুলি কোৱাৰ লগে গোটেই ক্লাছটোৰ চলিগিলাখানে হাত দাঙে হাত দাঙাৰ লগে লগেটো ছাৰ মানে আচৰিত হ'ল আৰু মোক একো ক'ব নোৱাৰা হ'ল ত' তাৰমানে গোটেইগিলাখানেই ছাপৰ্টত আছা তেতিয়া চবেই আৰু সন্মত দিলে আৰু হয় হয় বুলি ক'লাক তেতিয়া আৰু ছাৰে মোক বহিব দিলাক আৰু চবকে হাত তলত নমাই নমাই দিব দিলাক হাত তলত থ'ব দিলাক হাত তলত নামিব নামিব পিছত ছাৰে আৰু ক'লাক যে ছিনিয়ৰে কিবা এটা ক'ব পাৰে তোমালোকে এইবিলাক ক'ব নালাগিছিল আৰু তাই কৈছে কৈছে এজনে কৈছিল কৈছিল একো নাছিল কিন্তু গোটেই ক্লাছটোৰ ছাত্ৰ ছাত্ৰী সকলোৱেই যে তোমালোকে ছাপৰ্ট কৰিলা হাততালি বজাইছা মানে তাইক সকলোৱে ছাপৰ্ট কৰিছা তাই কোৱা কথাষাৰ কোৱাটো নহয় গোটেইবিলাকে তাৰমানে এই কথাটোত ছাপৰ্ট কৰিছা আৰু গোটেইবিলাকেই তাৰমানে কথাটোত সন্মতি দিছা কৈছা যে সেইকাৰণে সেনেকে কিবাকিবি কৈ আৰু আমাক বুজালে যি হৈছে হৈছে আৰু পিছকলৈকে আৰু ক'ব নালাগে আৰু সিহঁতৰো অলপ ভুল হৈছে সেনেকে ক'ব নালাগিছিল বাৰু যি হ'ল হ'ল তোমালোকে মিলিজুলি থাকিবা সেনেকে ক'লে ছাৰ তাৰপিছত ক্লাছ আৰম্ভ কৰলাক এইটোৱে আমাৰ কাৰণে এটা কঠিন পৰিস্থিতি বুলি মই ভাবোঁ তাৰ বাহিৰে কৰ্মক্ষেত্ৰত বেলেগ কঠিন পৰিস্থিতি আৰু মই মুখামুখি হোৱা নাই আৰু লগৰ লগত আমি ঠিকেই আছিল চবেই মিলিজুলি তাৰপিছত কাম কৰিছোঁ আৰু ডাঙৰ তাৰপিছত আকৌ ছিনিয়ৰখিনিয়ে আকৌ আমাক মাতিলেও আকৌ বেলেগ অনুষ্ঠানগিলা যেতিয়া কলেজত হ'ল সেইগিলাখনতো আমি একেলগে লগভাগ হৈয়ে কৰিলোঁ আৰু ছিনিয়ৰখিনিৰ ভিতৰত জুনিয়ৰৰ ভিতৰত মোক সিহঁতে বেছিয়ে মৰম কৰা কৰলাক সেই যিকোনো কামত আলোচনীত হওঁক কিবাত হওঁক সিহঁতে মোৰ নামতো দিয়ে আৰু মোক কিবাকিবি লিখিব কয় পৰামৰ্শ দিয়ে কাম দিয়ে সিহঁতৰ লগত মাতি নিয়ে কাম কৰিব দিয়ে এনেকেই আৰু চলিলোঁ আৰু